হয় ফটো তুলিবৰ বাবে মই বিভিন্ন ঠাইলৈ ভ্ৰমণ কৰিছোঁ ফটো তুলিবলৈ মই বিভিন্ন ঠাইলৈ যাওঁ বিশেষকৈ অসমৰ বিভিন্ন ঠাইলৈ গৈ মই ফটো তুলিছোঁ ফটোবোৰ অসমত শিৱসাগৰলৈ গৈ শিৱসাগৰৰ বিভিন্ন ঐতিহাসিক কীৰ্তিচিহ্ন যেনে ৰংঘৰ কাৰেংঘৰ শিৱদৌল জয়সাগৰ পুখুৰী এইসমূহৰ ফটো মই তুলিছোঁ ইয়াৰ লগতে অসমত বিভিন্ন বিভিন্ন ৰাষ্ট্ৰীয় উদ্যান বা অভয়াৰণ্যৰ লৈ গৈ সেই তাত থকা জীৱ জন্তু চৰাই চিৰিকতি বা প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰাকৃতিক সৌন্দৰ্যৰ ফটো মই তুলিছোঁ অসমত মই অসমৰ মই কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ চৰাই চিৰিকটি এশিঙীয়া গঁড় জীৱ জন্তু এইবিলাকৰ ফটো মই তুলিছোঁ লগতে নামেৰি ৰাষ্ট্ৰীয় উদ্যানত থকা বিভিন্ন ধৰণৰ জীৱ জন্তু মই ফটো তুলিছোঁ মানাহ ৰাষ্ট্ৰীয় উদ্যানত ফটো মই তুলিছোঁ ইয়াৰ লগতে অসমত থকা বিভিন্ন প্ৰাকৃতিক প্ৰাকৃতিক প্ৰকৃত প্ৰাকৃতিক সৌন্দৰ্যৰ ফটো মই তুলিছোঁ অসমৰ পাহাৰীয়া ঠাইসমূহলৈ গৈ মই ভালপাওঁ তাত গৈ নদ নদী যান জুৰি জলপ্ৰপাত পাহাৰীয়া পৰিৱেশৰ ফটো তুলিবলৈ মই ভালপাওঁ অসমৰ হাফ লং চিলচৰ ডিফু কাৰ্বি আংলং এনেধৰণৰ ঠাইলৈ গৈ তাৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি তাৰ ফটো তুলিবলৈ তুলিবলৈ মোৰ ভাল লাগে ইয়াৰ লগতে মই অসমৰ বাহিৰত শ্বিলঙলৈ গৈ তাৰ প্ৰাকৃতিক প্ৰাকৃতিক সৌন্দৰ্য্যৰ ফটো বিভিন্ন জলপ্ৰপাতৰ ফটো মই তুলিছোঁ আৰু অসমৰ কাষতে থকা অৰুণাচল প্ৰদেশ লৈ গৈ তাৰ অৰুণাচল প্ৰদেশৰ জিৰ'ৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি তাৰ ফটো মই তুলিছোঁ লগতে কিমিন নামৰ ঠাইডোখৰৰ বিভিন্ন ধৰণৰ ফটো মই মোৰ ফটোগ্ৰাফিৰ জৰিয়তে তুলিবলৈ চেষ্টা কৰিছোঁ ইয়াৰ লগতে বৰ্তমানলৈকে মই ভাৰতৰ আন উত্তৰ পূৰ্বাঞ্চলৰ বাহিৰে আন ৰাজ্যলৈ যোৱা নাই কিন্তু মোৰ ভাৰতৰ গোৱা কেৰেলা তাৰ লগতে তামিলনাডু সাগৰৰ পাৰত বিভিন্ন ধৰণৰ ফটো তোলাৰ ইচ্ছা মোৰ আছে তাৰ ইয়াৰ উপৰিও মই বৃন্দাবন কাশী এই ধৰ্মীয় অনুষ্ঠানসমূহৰ লৈ গৈ তাৰ ফটো তোলাৰ ইচ্ছা মোৰ আছে অনাগত সময়তে এই ঠাইসমূহলৈ গৈ ইয়াৰ বিভিন্ন ধৰণৰ ফটো তুলিবলৈ তুলিবলৈ পাৰিম বুলি মোৰ আশা আছে আৰু মই চেষ্টা কৰিম এইসমূহৰ ফটো তুলিবলৈ